ছাব্বিছ জুলাই কাৰ্গিল বিজয় দিৱস পোন্ধৰ আগষ্ট স্বাধীনতা দিৱস ছাব্বিছ জানুৱাৰী গণতন্ত্ৰ দিৱস দুই অক্টোবৰ গান্ধী জয়ন্তী পাঁচ ছেপ্তেম্বৰ শিক্ষক দিৱস চৈধ্য নৱেম্বৰ শিশু দিৱস